অঁ কওকচোন হয় নেকি আপুনি চেন্নাইত যা বেংগলোৰৰ পৰা চেন্নাই যাব অঁ কেতিয়া হয় যাব আপোনাৰ এতিয়াতো দেৰি হ'ল এতিয়া টিকট নাপাব আপোনাৰ আউটিঙত থাকিব

টাইম আপুনি যাব কেতিয়া ছয় তাৰিখে যাব ছয় তাৰিখেতো তিনিখন ট্ৰেইন আছে তিনিখন ট্ৰেইন আপুনি কো কোন টাইমত যাব টাইম অঁ টাইমটো আপুনি এতিয়া দুপৰীয়া যাবনে কোন টাইমত যাব এতিয়া ৰাতিপুৱা আছে আপোনাৰ আঠটামানত আছে এখন দুপৰীয়াৰ ভাগত আছে আপোনাৰ বাৰটামানত আৰু ৰাতি এঘাৰটামানত আছে হয় অঁ দুপৰীয়া টাইমত যায় যদি আপোনাৰ থাকিব আপোনাৰ বাৰশমান হ'ব টকা থ্ৰী এচিত হ'ব আপোনাৰ হয় এতিয়া কম চম হ'ব মই মই কৰি দিম ছ ছয়টা ছয়টা ৱেটিঙত আ ছয় ৱেটিঙত আছে আপোনাৰ

আপুনি অকলে যাবনে আৰু কোনোবা আছে অকলে যাব কেইটামানত যাই পাব নেক্সট দিনা পাব আৰু আপুনি পাব পাব পাব চিয়'ৰ এইটো কৰিমনে আপোনাৰ টিকটটো অঁ এতিয়া কোন টাইমত পইচাটো এতিয়া আপুনি অনলাইন দিবনে কি হেৰি দিব অনলাইনে দিব কনফাৰ্ম অঁ অঁ

হেল্ল' হেল্ল' অঁ অনলাইন কৰিব নহ্ এতিয়া পইচাটো বাৰশ অ মান হ'ব বাৰশ হ'ব এজনৰ অঁ হয় ট্ৰেইন আপোনাৰ আছে চাৰে বাৰটাত আছে হ'ব মই কনফাৰ্ম কৰি দিম আপোনাক আপুনিতো যাবই নহ্ চিয়'ৰ অঁ দিয়া হ'ব তেনেহ'লে মই কনফৰ্ম কৰি দিম আপোনাক